আমাৰ অঞ্চলৰ মানুহবোৰ সঁচাকৈয়ে স্বাস্থ্য প্ৰতি সঁচাকৈ সচেতন হয় সৰু কিবা এটা বেমাৰ হ'লেও ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ যায় তাতে মীমাংসা হয় যে ভাল হ'ব দে নহয় আৰু অঞ্চলটোত হয়তো মেলেৰিয়াও হয় বা কিবা এটা জণ্ডিছো হয় তেনেকৈ স্বাস্থ্যকেন্দ্ৰলৈ গৈ তেওঁলোকে নিজৰ তেওঁলোকৰপৰা ডক্টৰৰপৰা দিহা পৰামৰ্শ লৈ মানে আহে আৰু হয়তো উন্নত স্বাস্থ্য উন্নত চিকিৎসাৰ বাবেও মানে প্ৰেৰণ কৰিব পাৰে তেনেকুৱাও হয়